আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ খেল খেলা হয় ৰাজ্য়ৰ বেলেগ অঞ্চলত খেলা খেলতকৈ ই বেলেগ নহয় কাৰণ খেলটো একে ধৰণৰে থাকে খেল আৰু বেলেগ হ'ব নোৱাৰে কিন্তু মানে খেল বহুতবিধ আছে সেইবিলাক খেল কিন্তু খেলবিলাক একেই কোনো বেলেগ খেল নাই কাৰণ আমাৰ আমাৰ অঞ্চলত যিবোৰ খেল খেলা হয় বেলেগ অঞ্চলতো সেই একেই খেলে খেলা হয় হয়তো তাৰ ভিতৰত কিছুমান আমাৰ অঞ্চলত যদি কোনোবা খেলা কিছুমান খেলা যদি বেছিকৈ খেলা হয় অইন কিছুমান অঞ্চলত কমকৈ খেলা হ'ব তেনেকুৱা মুঠতে খেলা একেই থাকে বেলেগ নাথাকে আমাৰ অঞ্চলত প্ৰায় কাবাডী খেল দৌৰ খেল ল'ৰাবোৰৰ ভলীবল ফুটবল ক্ৰিকেট এইবিলাক খেলা হয় তাৰপিছত আৰু কিছু ঘৰে ঘৰে সৰু ল'ৰা ছোৱালীবোৰে সৰু মানে অলপ অলপ যিবিলাক ডাঙৰ হয় জানা হয় খেলিব পৰা হয় সিহঁতে বেডমিণ্টন খেলে ঘৰে ঘৰে আজিকালি সকলোৰে ঘৰত বেডমিণ্টন থাকেই কাৰণ ল'ৰা ছোৱালী যিহেতু থাকে আজৰি সময়ত সিহঁতে অলপ খেলা ধূলাও কৰিব লাগে সেইবাবে মা বেডমিণ্টন থাকেই আজিকালি তেনেকুৱা আৰু এইবিলাক খেলে আমাৰ অঞ্চলত প্ৰায় খেলা হয়